ভাৰতবৰ্ষৰ উত্তৰ পূৱ প্ৰান্তত অৱস্থিত এখন ৰাজ্য হৈছে অসম ই প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে পৰিচিত ইয়াৰ বৈচিত্ৰময় প্ৰাকৃতিক সৌন্দৰ্যই ঠাইখনক যথেষ্ট আকৰ্ষণীয় কৰি তুলিছে ইয়াৰ ইয়াত থকা পাহাৰ পৰ্বত গছ গছনি চৰাই চিৰিকতি নৈ বিল জান জুৰি আদিয়ে সৃষ্টি কৰা যি প্ৰাকৃতিক পৰিৱেশ সেই প্ৰাকৃতিক পৰিৱেশে থলুৱা বাসিন্দাৰ লগতে বিভিন্ন সময়ত বিভিন্ন পৰ্যটকসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে অসমৰ আমি যদি ভৌগলিক অৱস্থানৰ কথা কওঁ তেনেহ'লে আমি দেখিবলৈ পাওঁ যে অসমৰ সোঁমাজেৰে বৈ গৈছে বিশাল ব্ৰহ্মপুত্ৰ আৰু এই ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰিয়েই অসমৰ বিভিন্ন জিলাসমূহত গঢ় লৈ উঠিছে খুবেই সুন্দৰ কিছুমান চহৰ আৰু এই চহৰসমূহৰ যি দৃশ্য প্ৰাকৃতিকভাৱেও ই চকুত লগা আৰু সেয়েহে বিভিন্ন সময়ত এই চহৰসমূহ বিভিন্ন স্থলীৰপৰা পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে সৃষ্টি হোৱা যি প্ৰাকৃতিক পৰিৱেশ সেই প্ৰাকৃতিক পৰিৱেশসমূহ বনভোজস্থলীৰ ৰূপেও পৰিগণিত হ'বলৈ সক্ষম হৈছে ইয়াৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাওঁ বিভিন্ন উপনৈসমূহে বিভিন্ন জান জুৰি বিল আদিয়েও প্ৰাকৃতিকভাৱে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে যি পৰিৱেশে সময়ে সময়ে সময়ে সময়ে ঠাইখনৰ বিভিন্ন আৱাসী লগতে অসমৰ বাহিৰৰো আৱাসীসকলক আকৰ্ষণ কৰি বনভোজস্থলীৰূপত পৰিগণিত হোৱা আমি দেখিবলৈ পাইছোঁ তাৰ উপৰিও আমি দেখিবলৈ পাওঁ অসমৰ যি পাহাৰ পৰ্বত সেই পাহাৰ পৰ্বতসমূহতো পাহাৰ পৰ্বতসমূহেও এক মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰিছে তেনেকুৱা আমি পাহাৰ দেখিবলৈ পাইছোঁ জাতিংগা পাহাৰ য'ত বিভিন্ন সময়ত বিভিন্ন পৰ্যটক চৰাই চৰাইৰ আগমন হয় আৰু এই পৰ্যটক চৰাইবিলাকেও আহি ঠাইখনৰ সৌন্দৰ্য আৰু বৃদ্ধি কৰে ঠিক সেইদৰে অসমৰ আমি বন্যপ্ৰাণীৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ কিছুমান ৰাষ্ট্ৰীয় কেইখনমান ৰাষ্ট্ৰীয় উদ্যান আছে যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান এই এই ঠাইসমূহত আমাৰ অসমৰ ঐতিহ্য বহন কৰিব পৰা আমি কেতবোৰ জীৱ জন্তু দেখা পাওঁ অসম যি এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত সেই গঁড়ো আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আমি দেখিবলৈ পাওঁ আৰু এইবোৰ চাবলৈ অসমলৈ বিভিন্ন সময়ত বিভিন্ন ঠাইৰপৰা পৰ্যটকসকল আহে ইয়াৰ উপৰিও বিভিন্ন জীৱ জন্তু চৰাই চিৰিকতিৰ আগমন হয় আৰু এই ঠাইসমূহো প্ৰাকৃতিকভাৱে সুন্দৰ হোৱাৰ বাবেও সকলোৰে আকৰ্ষণীয় সকলোৰে বাবে আকৰ্ষণীয় হৈ পৰে ইয়াৰ লগতে আছে অসমত বৃহত্তম পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী এই মাজুলীও প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে ই সাংস্কৃতিকভাৱেও পৰিপক্ব সেইবাবে তেনে এখন ঠাইলৈ আমি পৰ্যটকসকল আকৰ্ষিত হোৱা দেখিবলৈ পাওঁ প্ৰতি বছৰে বহুতো পৰ্যটক অসমলৈ আহে আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যসমূহ উপভোগ কৰে ইয়াৰ উপৰিও আমাৰ অসমখনৰ আমি যদি প্ৰাকৃতিক সৌন্দৰ্যৰ কথা কওঁ তেনেহ'লে আমি দেখা পাওঁ যে অসমৰ বিভিন্ন জিলাত চাহ খেতি হয় আৰু এই চাহ খেতিয়ে অসমৰ বিভিন্ন জিলাত হোৱা চাহ খেতিসমূহ যিহেতু চাহৰ যি চাহপাতৰ সেউজীয়া ৰং সেই সেউজীয়া ৰঙেও সকলোকে আকৰ্ষণ কৰে ধুনীয়া ধুনীয়া আমি টিলা কিছুমান দেখিবলৈ পাওঁ য'ত চাহ গছৰ খেতি কৰা হয় আৰু সেইবিলাকেও ঠাইখন সুন্দৰ কৰি তোলে ঠিক সেইদৰে আমি অসমখনৰ যদি আমি প্ৰাকৃতিক সৌন্দৰ্যৰ কথা কওঁ তেনেহ'লে ইয়াত পোৱা বিভিন্ন গছ গছনি ইয়াত থকা বিভিন্ন চৰাই চিৰিকতি পাহাৰ ভৈয়াম নদ নদ নদী ইয়াৰ যি প্ৰকৃতি ভৌগোলিক যি ভৌগোলিক যি বাতাৱৰণ এইবিলাকেও ঠাইখনক অতি মনোৰম কৰি তুলিছে আৰু অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ক্ষেত্ৰত জলবায়ু এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে কাৰণ বিভিন্ন কাৰণত পৰিৱৰ্তিত হোৱা এই ঋতুসমূহেও অসমৰ প্ৰকৃতিক বিশেষ প্ৰভাৱ পেলায় আমি বসন্ত ঋতুৰ আগমনৰ লগে লগে দেখা পাওঁ গছ গছনিবিলাকত কুঁহিপাত মেলে আৰু এই কুঁহিপাত মেলাৰ লগে লগে সকলোফালেই যেতিয়া সেউজীয়া হৈ পৰে সেই সেউজীয়াই সকলোৰে মন প্ৰাণ ভৰাই তোলে ঠিক সেইদৰেই আমি বৰষা ঋতুৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ যে বৰষা ঋতু সময়ত বাৰিষাৰ বাৰিষা বাৰিষা আৰু খেতি পথাৰৰপৰা আদি কৰি সকলোতে মানে সকলোৰে মন আকৰ্ষণ কৰিবলৈ সক্ষম হয় ঠিক সেইদৰে শৰতত দেখিবলৈ পাইছোঁ যে অসমত শেৱালি ফুলৰ শেৱালি ফুল ফুলে গতিকে সেই শেৱালি ফুলৰ সুবাসে তথা সেই পৰিৱেশেও খুবেই সুন্দৰ এটা বাতাৱৰণৰ সৃষ্টি কৰে গতিকে দেখা যায় সমগ্ৰ অসমতে এই জলবায়ুসমূহেও প্ৰাকৃতিক সৌন্দৰ্য বৰ্ধনত বিশেষ প্ৰভাৱ পেলায় ইয়াত থকা হাবি বন নৈ ইয়াৰ উপৰিও আমি প্ৰাকৃতিকভাৱে গঠন হোৱা কিছুমান জলপ্ৰপাত দেখিবলৈ পাওঁ এই জলপ্ৰপাতসমূহো বৰ্তমান পৰ্যটনস্থলী বা বনভোজস্থলীত পৰিণত হৈছে বিভিন্ন সময়ত বিভিন্ন ঠাইৰপৰা পৰ্যটকসকল আহে আহি সেই জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলতে বনভোজ খাই বনভোজ খাই তেওঁলোকে সময় অতিবাহিত কৰিব পাৰে গতিকে অসমৰ যি ভৌগোলিক অৱস্থান বা অসমৰ যি ভৌগোলিক পৰিৱেশ সেই পৰিৱেশে সৃষ্টি কৰা যি প্ৰাকৃতিক দৃশ্য সেই প্ৰাকৃতিক দৃশ্যই অসমৰ বিভিন্ন প্ৰান্তত উজনি নামনি আমি যদি চাওঁ অসমৰ বিভিন্ন প্ৰান্ততে ইয়াৰ সুকীয়া সুকীয়া ৰূপ দেখিবলৈ পাওঁ আৰু সেই অঞ্চলবিলাকত বিভিন্ন ঠাই চাবলৈ বিভিন্ন ঠাইৰপৰা পৰ্যটকসকলৰ আগমণ হোৱা দেখিবলৈ পাওঁ অসমৰ কোনো প্ৰান্তত যদি আমি পাহাৰ দেখিবলৈ পাইছোঁ তেনেহ'লে কোনো প্ৰান্তত আছে ভৈয়াম কোনো প্ৰান্তৰ জলপ্ৰপাত আছে যদি কোনোবা প্ৰান্তত আছে সমভূমি অঞ্চল নদ নদী অৱবাহিকা অঞ্চল গতিকে বৈচিত্ৰময় প্ৰাকৃতিক পৰিৱেশে অসমখনক আকৰ্ষণীয় কৰি তুলিছে আৰু সেই ঠাইসমূহলৈ পৰ্যটকসকলক আনিবলৈয়ো সক্ষম হৈছে বুলি আমি ক'ব পাৰোঁ